অ' হেল্ল' এই আছিলো ঘৰতে এনে পঢ়ি থকা নাই বাৰু এনেই বহি আছিলো পালেহিয়ে তাকেই বজাৰটো কৰিব লাগিবয়ে

তাতে কি দাম দামটো সস্তা অ' অ' সুধি চাম বাৰু বাকী তহঁতৰ ঘৰ অ' কাপোৰ কিনিব লাগিব অ' আৰু আৰু বাকী বস্তুবোৰ ল'ব লাগিব তাতে কেতিয়া মানে তই কেতিয়া মানে পাৰিবি পৰহিলে পৰহিলে মোৰ বিশেষ কাম এটা আছে সেইটোকাৰণে পৰহিলে নোৱাৰিম পৰহিলে যদি যাৱ অলপ আবেলি পৰত যাব লাগিব ঠিক আছে তেনে তই তই কাক কাক লৈ আহ' চবকে লৈ যাব পৰা হ'লে ভাল আছিলে তেতিয়া চবৰে অ' তই তাৰ পৰা এই ইয়ালৈকে আহিবনে নে তাতে বাহিৰে বাহিৰে তাতে যাবি তই দোকানখনৰ নামটো কি বুলি কৈছিলি অ' তাতে চব বস্তু পোৱা যায় অ' অ'

তেতিয়াহ'লে অ' ঠিক আছে অলপ সোনকালে আহিবি অ'